যিসকল লোকে গীত গাবলৈ বিচাৰে বা গীত গোৱাৰ দক্ষতাক উন্নত কৰিবলৈ বিচাৰে সেইসকলৰ বাবে এটাই সকলোতকৈ ইফেক্টিভ টিপছ হ'ল যে তেওঁলোকে সময়মতে প্ৰেক্টিছ কৰিব লাগিব কাৰণ প্ৰেক্টিছৰ অবিহনে গীত গোৱাৰ দক্ষতাটো উন্নত কৰাৰ কৰাটো সম্ভৱ নহয় গতিকে যিমান বেছি প্ৰেক্টিছ কৰা কৰিব পাৰিব সিমান বেছি আপোনাৰ কাৰণে ভাল আৰু সিমান বেছি আপুনি গীত গাবলৈ শিকিব আৰু আপোনাৰ ইম্প্ৰুভ হ'ব স্কিলটো গতিকে প্ৰেক্টিছ কৰিব আৰু ৰাতিপুৱা সময়ত দিনটো ৰাতিপুৱা সময়ত যেতিয়া আপুনি প্ৰেক্টিছ কৰে তেতিয়া বেছি লাভ হয় কাৰণ ৰাতিপুৱা সময়কণ সকলো সেইটো সময়ত এনেকুৱা এটা সময় যোনটো সময়ত আপুনি যিয়ে কাম নকৰক সেইটোৰ ফল পাবই সেইকাৰণে সকলোৱে কয় যে ৰাতিপুৱা সময়খিনিত পঢ়িব লাগে সেইখিনি টাইমত পঢ়া শুনাত বেছিকৈ টাইম দিব লাগে তেনেদৰে আপুনি যোনটোৱেই আপোনাৰ সবতচে ফেভাৰেট হ'বি যিটো আপুনি কৰি ভাল পায় সেইটো কাম যদি আপুনি ৰাতিপুৱা সময়ত কৰে তেতিয়া আপুনি বেছি ইফেক্ট মানে ফল পায় বাকী সময়ত কৰাতকৈ গতিকে বাকী সময়তো কৰিব লাগিব কিন্তু সেই সময়খিনিত যদি আপুনি গীত গোৱাৰ দক্ষতাক উন্নত কৰিবলৈ বিচাৰে গতিকে সেই ৰাতিপুৱা সময়কণ যদি আপুনি গীতত দিব পাৰে তেতিয়াহ'লে আপুনি নিশ্চয় লাভান্বিত হ'ব আৰু এগৰাকী গুৰু থকাটো প্ৰয়োজন গুৰুৰ ওচৰৰ পৰা সকলোখিনি শিক্ষা লোৱাৰ পিছতে শিক্ষা ল'লে আপুনি গীতৰ বিষয়ে যেতিয়া সকলোখিনি জানিব তাৰ পিছতহে তাৰপিছত আপোনাৰ সেই গীত গোৱাৰ দক্ষতাটো উন্নত হ'ব এইটো হৈছে দ্বিতীয় পইণ্ট ফাৰ্ষ্ট পইণ্টটো আছিল প্ৰেক্টিছ আৰু চেকেণ্ড পইণ্টটো হৈছে এজন গুৰু আৰু গুৰুৰ অবিহনে আমি কোনো ক্ষেত্ৰতে আগবাঢ়িব নোৱাৰোঁ গতিকে সংগীতৰ ক্ষেত্ৰতো এগৰাকী গুৰু থকাটো প্ৰয়োজন আৰু তেওঁৰ পৰা আপুনি সকলোখিনি শিক্ষা ল'ব যোনখিনি আপুনি ল'ব লাগে আৰু তেতিয়া আপুনি আপোনাৰ যোনটো দক্ষতা গীতৰ সেইটো আৰু মানে বাঢ়ি যাব আৰু এনেকৈয়ে আপুনি গীত গোৱাৰ দক্ষতাটো বঢ়াব পাৰে তৃতীয় পইণ্টটো হৈছে পজিটিভিটি মানে আপুনি আপোনাৰ নিজৰ ভিতৰত এটা সাহস থাকিব লাগিব কনফিডেঞ্চ থাকিব লাগিব যে আপুনি পাৰিব যেতিয়া আপুনি পাৰিম বুলি ভাবি পেলাই এটা কাম কৰে তেতিয়া আপুনি নিশ্চয় পাৰিব আৰু সেইবাবে যোন যোনসকল লোকে গীত গাই ভাল পায় গীত গোৱাৰ দক্ষতাটো আৰু বেছি বঢ়াব খোজে তেওঁলোকৰ মাজত সেই পজিটিভিটি সেই কনফিডেঞ্চটো থাকিব লাগিব যে মই পাৰিম আৰু তেতিয়া তেওঁলোকে পাৰিবই অকল গীত গোৱাৰ ক্ষেত্ৰতে নহয় সকলো ক্ষেত্ৰতে পঢ়া শুনা নৃত্য সকলোবোৰ ক্ষেত্ৰতে যেতিয়া আপুনি কনফিডেণ্ট থাকিব তেতিয়া আপুনি নিশ্চয় সেই সেই ৰাস্তাটোত সেই পথটোত আপুনি নিশ্চয় চাকচেছফুল হ'ব গতিকে সেইটো হৈছে তিনি নম্বৰৰ পইণ্ট চাৰি নম্বৰ পইণ্টটো হৈছে গান গোৱাবলৈ গান গালে কি হয় আমি বহুত চিৰিয়াছ হৈ পেলাই গান গাওঁ ন' সেইটো একদম মানে নহয় আমি গানৰ মাজত যিহেতু আমি গান ভাল পাওঁ গানটোক আমি নিজৰ যেতিয়া আমি পেশ্যন হিচাপে ল'ম সেইটোক আমি এঞ্জয় কৰিব লাগিব যেতিয়া আমি এঞ্জয় কৰি পেলাই গান গাওঁ তেতিয়া কি হয় তেতিয়া মানে ভাল মানে এঞ্জয় কৰি পেলাই গালে কোনো নাৰ্ভাছ্নেচ নাথাকে প্লাচ আপোনাৰ যোনটো আচল ভইচ আপোনাৰ যোনটো টেলেণ্ট সেইটো ভালকৈ আপুনি দেখাব পাৰে কিন্তু যেতিয়া আপুনি নাৰ্ভাছ হৈ থাকে অকল আপুনি এইটো যদি একজামপল আপুনি পঢ়াৰ ক্ষেত্ৰতো লয় তেতিয়া আপুনি একজাম হলত গৈ পেলাই পৰীক্ষা হলত গৈ পেলাই যেতিয়া নাৰ্ভাছ ফিল কৰে নাৰ্ভাছ হৈ যায় তাৰপিছত আপুনি যোনখিনি আপোনাৰ মনত আছিলেও আগতে সেইখিনিও পাহৰি যায় তেনেকুৱা একেই হয় গানৰ ক্ষেত্ৰতো যেতিয়া আপুনি নাৰ্ভাছ হৈ পেলাই গানটো গাব তেতিয়া আপুনি সেই আপোনাৰ বেষ্টটো দিব নোৱাৰিব গতিকে নাৰ্ভাছনেছটো কমাব লাগিব আৰু তাৰবাবে সবতসে ভাল উপায়টো হৈছে আপুনি তেতিয়া যিমান আপুনি ষ্টেজত উঠিব যিমান আপুনি গান গান তেনেকৈ কম্পিটিশ্যনবিলাক দিব প্ৰতিযোগিতাবিলাক সিমান আপোনাৰ সেই ভয়টো কমি কমি আহি থাকিব গতিকে এনেদৰে আমি সৰু সৰু কামবিলাক কৰি আমি গীতৰ গীত গোৱাৰ দক্ষতাটো উন্নত কৰিব পাৰোঁ স্কিলবিলাক ডেভেলপ কৰিব পাৰোঁ আৰু এইখিনিয়েই মই আজি এইটোত বিষয়ত ক'ব বিচাৰিছোঁ